মই হাঁহ কুকুৰা পালন কৰোঁ আৰু তাঁত সূত বওঁ আৰু হাঁহ কুকুৰা পালন কৰি কণী বিকো মাংস বিকো আদি ব্যৱসায় কৰি মই চলি আছো সেই ব্যৱসায়ত আমি কণী বিকি পইচা পাওঁ কণী বিকা পইচাৰে আমাৰ বিভিন্ন ধৰণৰ খোৱা বস্তু আনো ঘৰ চলোঁ কণী বিকি পোৱালি দিওঁ কণী পোৱালি উমনি উলিয়াওঁ আদি কাম কৰোঁ আৰু মাংস বিক্ৰী কৰি পোৱা পইচাৰে সূতা আনি তাঁত বওঁ আদি কৰোঁ তাঁত বব লাগিব বিভিন্ন ধৰণৰ তাঁত বৈ আনি বিভিন্ন ধৰণৰ কাম কৰি তেনেকৈ বওঁ আদি তাঁত বৈ টকা পইচা অৰ্জন কৰোঁ আদি আৰু তাঁত বৈ বিভিন্ন ধৰণৰ কাম কৰি তাত আমি তাঁত ব্যৱস্থা কৰি তাঁতৰ শাল কিনি লওঁ তাঁত কণী বিকো আৰু তাক হাঁহ কুকুৰা পালন কৰোঁ উমনি দিওঁ কণী আৰু পোৱালি উলিয়াই বিভিন্ন ধৰণৰ কাম কৰি টকা পইচা উলিয়াই ঘৰ চলাওঁ ঘৰৰ যাৱতীয় বস্তু লাগতিয়াল বস্তু কিনো